আমাৰ ইয়াৰ বিয়াৰ অনুষ্ঠান বহুতেই ডাঙৰ হয় হাজাৰ পোন্ধৰশ মানুহ হৈ যায় তাৰপিছত আমাৰ ইয়াৰ নিয়মবোৰ হৈছে ফাৰ্ষ্ট যদি ল'ৰা ছোৱালী ভাল পাই থাকে বা ছোৱালীগৰাকী বা কাৰোবাৰ পা যদি কিবা পব্লেম থাকে ফাৰ্ষ্টতে যদি ছোৱালীটো চাই লয় তাৰপিছত মানে এটা চিন কৰে আঙুঠি পিন্ধাই কেনে থৈ দিয়ে এটা সেইদিনাখন কাজ মানে অলপমান কাজ হয় তাৰপিছত আৰু যেতিয়া বিয়াৰ দিন বাৰ কৰে লাহে লাহে দিন বাৰ কৰে দিন বাৰ কৰি ফাৰ্ষ্ট জোৰোণ হয় আৰু জোৰোণৰ দিনাখনে তেতিয়াও মানে মানে সেন্দুৰ দিয়া তাৰপিছত কাপোৰ কানি কিছুমান গহনা দিয়ে জোৰোণৰ দিনা কইনাজনীক যাই কিনে তাৰপিছত তাৰ ৰাতি আৰু লগৰ লগৰীয়া সকলে লগ লাগি তাত মাতে মাত মাতি ৰাতি চব্জি চব্জি কাটে চব্জি কাটি থৈ দিয়ে ৰাতিপুৱা আকৌ ব্ৰাহ্মণ বা কোনোবা ভাত বনোৱা মানুহ আহি তেনেকে যাক মাতে তেনেকে আহি কেনে ভাত বনায় আৰু যদি আকৌ নিজৰ ঘৰত যদি পেণ্ডেলৰ যদি পব্লেম থাকে মানে মাটি যদি কম থাকে তেতিয়াহ'লে বেলেগৰ ঘৰত হলেও বেলেগৰ চোতালত যাই কি যাই পেণ্ডেল দিয়ে পেণ্ডেল দি তাত ভাত খোৱাৰ ব্যৱস্থা কৰে কৰে তাৰপিছত কইনা যদি কইনাৰ যদি বিয়া হয় কইনাজনী বিচনাখন সজায় তাত বহায় ৰাইজে যেতিয়া ভাত চাত খাই উঠি কইনাজনীক আৰ্শীবাদ দি যায় তাৰপিছত অঁ গধূলি আকৌ দৰা আহে দৰা যেতিয়া আহে দৰা আহি আহোতে বাটত আগুৰে আগুৰি প্ৰশ্ন সোধে কিছুমান হিলৈ বোমা মাৰে মাৰি তাৰ পৰা তাৰ পৰা যায় ভৰি কলৰ পাৰত ভৰি ধুৱায় ধুই কৈ মানে হোম হোমৰ গুৰলৈকে যায় তাত ব্ৰাহ্মণে হোম পুৰি থাকে হোম পুৰি কইনাজনীকো লৈ আহে লৈ আহি দুয়োটাকে এটা স্থানত বহাই ৰাইজৰ আগত বৰমালা দিয়ে হোম পুৰি উঠি বৰমালা দি তাৰ পিছ তাৰ পৰা দৰাৰ লগত যিবিলাক মানুহ আহে সেইবিলাকক ভাত খাবলৈ দিয়ে ভাত খাই লৈ ৰাতি আকৌ কইনাৰ কইনা আৰু দৰাকো ভাত খাব দিয়ে আগে দৰাই ভাত খায় দৰাৰ যিখিনি জুঠা থাকে সেইখিনি কইনাই খায় তাৰ তাৰপৰা অঁ আঙুঠি লুকুওৱা লুকুয়ি খেল খেলে তাৰপিছত দৰা আকৌ কইনা কইনাজনী যিবিলাক মানে মাক দেউতাক যিবিলাক ডাঙৰ আছে সেইবিলাকক মান ধৰে সেৱা সেৱা সেৱা কৰি আশীৰ্বাদ লয় তাৰপৰা আহি কইনাজনীক লৈ আহে লৈ আহি ঘৰত অঁ কইনাজনী যেতিয়া দৰাজনী দৰাগৰাকীয়ে যি যিবিলাক জ্যেষ্ঠ আছে সেইবিলাকৰ পৰা কইনাগৰাকীয়ে আশীৰ্বাদ লয় সৰুবিলাকক মান ধৰে তাৰপিছত তাৰ কইনাগৰাকীৰ আকৌ যেতিয়া সেইবিলাক হয় কইনাক ভাত কইনাৰ পৰা যিকিটা কইনাৰ লগত যোৱা ছোৱালী বা ল'ৰা আছে সেইকেইটাক ভাত খুৱাই ভাত খুৱাই তাৰপৰা কইনাগৰাকীৰ ঘৰৰ মানুহে গাড়ী লৈ কেনে কইনাক গাড়ী লৈ যাই কইনাগৰাকীক তাৰপৰা লৈ আহে লৈ অহাৰ পিছত দুদিনমান পিছত নেওঁতা দিয়ে নেওঁতাৰ দিনাখনে দৰাপাৰ্টী যায় তাত দৰাপাৰ্টীয়ে দৰাপাৰ্টী যেতিয়া যায় তাত চাহ জলপান দিয়ে কিছুমানে দৰাপাৰ্টীক জোকাবৰ কাৰণে কইনা কইনা ঘৰীয়াৰ ছোৱালীবিলাকে জা ধোঁৱা দিয়ে ধোঁৱাত জ্ৱলা শুকান জলকীয়া দি দিয়ে চব শুকান জলকীয়া দি মানে ধোঁৱা কৰি দিয়ে যেতিয়া যেতিয়া কাঁহে আৰু তামোল দিওঁতে তামোলত জ্বালা সানি জ্ৱালা সানি কিনি দিয়ে তামোল তেনেকুৱা ধেমালি কৰে তেনেকুৱা আমাৰ মানে ইয়াত তেনেকুৱা চিষ্টেমত মানে আমাৰ বিয়াবিলাক তেনেকুৱা হয়